কোনে ক'লে হয় হয় বিতোপন মানে মই মই ঠিক ধৰিব পৰা নাই এই যে বাহিৰত থকা বিতোপন অঁ এই আছোঁ আৰু কেনেকুৱা তাপা আজি কি মনত পৰিলে ইমান দিনৰ মূৰত কোনফালে

এতিয়া বৰ্তমান ভালেই এতিয়া আহিব পাৰি খালী অলপ দেৰি হ'লে ঘূৰি আহোঁতে আৰু গাড়ীটো অসুবিধা হয় তথাপি আহিব পৰা যায় আগতেই টিকেটটো কাটিব লাগিব ময়ো এনে অহাটো কেতিয়া হ'ব অঁ মই ফ্ৰী থাকিলে মই যাম লগতে খোৱা বোৱা দায়িত্বটো তোমাৰ হ'ব আৰু অঁ তাপা বাকী খবৰ খাতি ভাল ন খোৱা বোৱা হ'ল অঁ হেৰিয়াত সবৰে ভাল হেৰিয়াত আহিবা কেতিয়া এইটো সপ্তাহতে ঠিকে আছে এইপিনে ঘূৰি আহিবলৈ আজিকালি ভাল বাৰু ফ'ৰ লেন হ'ল ন গোটেই বহুতদিন হ'লতো অহা নাই এইপিনে ঠিকে আছে ঠিকে আছে তেতিয়া আহিলে কলটো কৰিবা ময়ো অকণ বিজি আছোঁ হ'ব দিয়া ন